বৰ্তমান মই পাকঘৰত ব্য়ৱহাৰ কৰি থকা বিদ্য়ুতিক সামগ্ৰীসমূহ হৈছে মিক্সাৰ গ্ৰাইণ্ডাৰ গেছ চিলিণ্ডাৰ অ'ভেন আগৰ দিনত যেতিয়া বিদ্য়ুতিক এই সামগ্ৰীবোৰ নাছিল তেতিয়া পাকঘৰৰ যিকোনো কামবোৰ কৰোতে বহুত সময় লৈছিল বহুত সময় লৈছিলে আৰু বহুত অসুবিধাৰ সন্মুখীনো হ'ব লগা হৈছিল সেয়েহে এই বিদ্য়ুতিক সামগ্ৰীসমূহ ব্য়ৱহাৰ কৰাৰপৰা বা থকাৰপৰা আমাৰ পাকঘৰৰ মহিলাসমূহ মহিলাসকলৰ বাবে খুব কামবোৰ মানে সহজ হৈ পৰিছে যেনে মিক্সাৰ গ্ৰাইণ্ডাৰ আগৰ দিনত আমি যিকোনো আদা নহৰু যিকোনো এইবোৰ গুড়ি কৰিবলৈ বা পিচিবলৈ আমাৰ বহুত কষ্ট হৈছিল প্ৰথমে আদা নহৰুবোৰ ৰেডী কৰিবলগা হৈছিল তাৰপিছত আকৌ এয়া শিলবটাত আমি পিচিবলগা হৈছিল তাৰ বাবে বিশ মিনিট বা আধা ঘণ্টামান সময় এনেই গুচি গৈছিল সেইবাবে আজিকালি যিহেতু মিক্সাৰ গ্ৰাইণ্ডাৰ আছে ত' আমি খুব কম সময়তেই খুব সহজতেই আমি যিকোনো আদা নহৰুৰ পেষ্ট যিকোনো মছলা আমি তৈয়াৰী কৰি ল'ব পাৰোঁ ঠিক তেনেদৰে গেছ চিলিণ্ডাৰ গেছ চিলিণ্ডাৰ আগত নাছিল বাবেই আগৰ দিনৰ লোকসকলে ইমান গৰমৰ দিনত হ'লেও খৰি খৰিৰে বা জুইয়েৰে ভাত বনাইছিল যিটো গৰমৰ দিনত খুব অসুবিধাৰ সন্মুুখীন হৈছিল বা গৰমৰ দিনত ভাত ৰন্ধা বঢ়া কৰাটো বহুত টান আছিল সেইবাবে আজিকালি গেছ চিলিণ্ডাৰৰ যোগেদি মা লোকসকলে ভাত ৰন্ধা বঢ়া খুব কম সময়তেই কৰিবলৈ পাৰে ঠিক তেনেদৰে অ'ভেন অ'ভেনত আমি কি বনাওঁ অ'ভেনত আমি কেক্ ব্ৰেড যিকোনো ব্ৰেকফাষ্ট আমি বহুত সোনকালে পাঁচ দুই মিনিটৰ ভিতৰত আমি ৰেডী কৰিব পাৰোঁ আগৰ দিনত যেতিয়া অ'ভেন নাছিল তেতিয়া আমি যিকোনো খোৱা বস্তু ৰেডী কৰিবলৈ বহুত সময় লাগিছিল সেয়েহে এই বিদ্য়ুতিক সামগ্ৰীবোৰ ব্য়ৱহাৰ কৰাৰপৰা আমাৰ যিকোনো পাকঘৰৰ কামবোৰ সোনকালে শেষ হয়